পূজা কৰাৰ সময়ত আমি কি কৰোঁ নামঘৰলৈ যাওঁ মেখেলা চাদৰ পিন্ধো যিহেতু মেখেলা চাদৰ নিপিন্ধিলেতো আমি নামঘৰত যাব নোৱাৰোঁ নিজৰ এটা পৰম্পৰা এটা আছে ঠিক তেনেদৰে আমি নামঘৰত যাওঁ যেতিয়া আমাৰ মানে আমাৰ এটা আই সবাহ হয় আই সবাহ বা গোপিনী সবাহ হয় তেতিয়া আমাৰ কি কৰে পূজাত সকলোৱে তেতিয়া লখিমী সবাহ বা আই শৰাই আমি সকলোৱে বগা বগা মেখেলা চাদৰ পিন্ধো পাৰি লগা চাদৰ ব্লাউজ যি কালাৰ হ'লেও হৈ যায় পিন্ধি আমি সকলোৱে নাম গাওঁ হেৰি নাম গাওঁ পূজা কৰোঁ আকৌ তাৰপিছত পিঠাগুড়ি দিয়ে পিঠাগুড়ি দি আমি খাওঁ এনেদৰে আমি যেতিয়া আমি মন্দিৰত যাওঁ কামাখ্যা মন্দিৰলৈ যাওঁ তেতিয়া আমি কি কৰোঁ তাত আমাক আমাৰ যেতিয়া কামাখ্যা মাক মই চুৰ্ণী চৰাবলৈ দিয়ে তেতিয়া আমি মূৰত দুপট্টা এখন লৈ মাক ফল প্ৰসাদ দি মেলি মা কামাখ্যা সেৱা কৰোঁ ঠিক তেনেদৰে আমি শিৱ মন্দিৰ শিৱদ'ললৈ গ'লে শিৱদ'ল গৈ তাত গৈ আমি শিৱ ওচৰতে থকা দোকানসমূহৰপৰা বস্তু লৈ শিৱদ'লত আমি পূজা পাতল কৰোঁ তাত গৈ মেলি সকলো পূজা অৰ্চনা কৰোঁ পূজাৰীয়ে পূজা পাতল কৰে সেনেদৰে আমি সকলো পূজা কৰি আহোঁ যেনেদৰে আমাৰ কছাৰীসকলৰ বাইথ' পূজা ফাগুণ মাহত এই পূজা পালন কৰা হয় এই পূজাত সকলোৱে নিজৰ এটা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধে পিন্ধি মেলি পিন্ধি মেলি আমাৰ দুযোৰ আমাৰ গাহৰি দিয়ে পূজাত কুকুৰা দিয়ে আৰু সাজ দিয়ে আৰু এই পূজা দিনাখন আমি সকলোৱে এটি গীত গীত গাওঁ সেই গীতটো গাই আমি পূজা অৰ্চনা সামৰোঁ সকলোৱে নাচো বাগো ধেমালি কৰোঁ ইয়াত আমাৰ পূজা পূজা বুলি ক'বলৈ গ'লে দূৰ্গা পূজা দূৰ্গা পূজাতো আমি কি কৰোঁ দূৰ্গা পূজাৰদিনাখন আমি সকলোৱে প্ৰথম দিনাখন চাকি এগছি জলাওঁ পাছদিনাখন আমাৰ বৰ বলি দিয়ে বৰ বলি দি তাত হাঁহ কুকুৰা ছাগলী যি পাৰে বৰ বলি দিয়ে আৰু সেদিনাখন বেঙ্গোলী মানুহে বেঙ্গোলী মানুহে যিহেতু পূজাটো মেইনটো দূৰ্গা পূজাটো বেঙ্গোলী মানুহৰ বিশেষ এটা উৎসৱ সেই সেই উৎসৱত সিহঁতে বেঙ্গোলী মানুহবিলাকে কি কৰে পূজা যোনদিনাখন ভাচান বুলি কওঁ আমি দশমী দিনাখন সেইদিনাখন সকলোৱে ৰঙা শাৰী পিন্ধি সেন্দুৰ খেলা কৰে আৰু সেন্দুৰ খেলত সিহঁতে সকলোকে সকলোৱে মানে যোনবোৰ বিবাহিতা স্ত্ৰী সকলোকে সেন্দুৰ দিয়ে সেন্দুৰ ই সেন্দুৰ সাল সলনি কৰে আৰু সকলো নিজৰ নিজৰ ইটো সেন্দুৰ লগত সিটো সেন্দুৰ দি সিহঁতে গাত গালত সানে আৰু সেনেদৰে সিহঁতে দশমী দিনাখন মাতৃক দূৰ্গা মাতৃক সিহঁতে বিদায় দিয়ে বিদায় বিদায় দিয়ে সেনেকৈ সেন্দুৰ সেই কৰি বিদায় দিয়ে ঠিক তেনেদৰে ঠিক তেনেদৰে আমি সৰস্বতী পূজা পাতো সৰস্বতী পূজাত আমি সকলোৱে আমাৰ ইষ্টো ল'ৰা ছোৱালীবিলাকে সকলো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাওঁ বা সকলোৱে গৈ সৰস্বতী পূজা সৰস্বতী নমো নমন কৰোঁ পূজা পূজা কৰোঁ সকলোৱে নিজৰ একাকীত্বৰ কাৰণে পূজা কৰোঁ সৰস্বতী পূজাত আমাৰ এটা বিশেষ এটা এটা উৎসৱ বুলিয়ে ক'ব পাৰি অসমীয়া অসমীয়া সকলৰ বা বেঙ্গোলীসকলৰ এটা বিশেষ উৎছব বুলিয়ে ক'ব পাৰি কিয়নো সৰস্বতী পূজা আমাৰ যিহেতু অসম আৰু কলকাতাত যিহেতু ভালদৰে পালন কৰা হয় যেনেকৈ আমাৰ পেণ্ডেল দি বা ভালদৰে উৎসৱ দি পতা হয় বেলেগ বেলেগ ৰাজ্যত তেনেদৰে পতা নহয় সৰস্বতী পূজাটো তেওঁলোকে থুলমুলকৈ পাতি থৈ দিয়ে য'ত বিদ্যালয় তাতহে পাতে কিন্তু আমাৰ সৰস্বতী পূজাটো আমাৰ সকলো অসম হওক বা বা বেলেগ বেলেগ ৰা কলকতা হওক সকলোৱে পেণ্ডেল পাতি বা পেণ্ডেল পাতি স্কুলে স্কুলৰ বাহিৰতো এই পূজা পালন কৰা হয় ঠিক তেনেদৰে সকলো পূজাই এটা নিজস্ব এটা থাকে নিজস্বতা থাকে যেনেকৈ গণেশ পূজা গণেশ পূজা যেনেকৈ মাৰাঠিসকলৰ এটা এটা সিহঁতৰ যেনেকৈ আমাৰ যি যি যিহেতু আমাৰ অসমৰ কলকাতাএ যিটো দূৰ্গা পূজা বা সৰস্বতী পূজা ঠিক সেনেদৰে মাৰাঠিসকলৰ হৈছে দূৰ্গা পূজাটো মেইন সেই সেই সিহঁতি গণপতি বাপ্পাক ঘৰলৈ আনে আনি আনি পূজা অৰ্চনা কৰি সিহঁতে যেনেকৈ আকৌ গণপতি বাপ্পাক বিসৰ্জন দিয়ে ঠিক সেনেদৰেই আমাৰ সকলো পূজাই এটা নিজতাৰে বিশেষত্ব আছে নিজতে সাংস্কৃতিক সকলো জাতিৰে এটা নিজৰ নিজৰ এটা পূজা আছে নিজৰ এটা সাংস্কৃতিক আছে